এক চাৰি দুহেজাৰ চন পাঁচ পাঁচ মে' দুহেজাৰ চৈধ্য এক ফেব্ৰুৱাৰী ঊনৈছশ পঁসত্তৰ চন পাঁচ এপ্ৰিল দুহেজাৰ বিছ চন দহ ফেব্ৰুৱাৰী ঊনৈছশ পঁসত্তৰ চন